হয় আপুনি বুদ্ধজিত বৰঠাকুৰে কৈছে নেকি অঁ মই এই আপুনি এটা নিউট্ৰিচনীষ্টৰ যে হেৰি বুকিং কৰিছিলে হয় হয় হয় হয় আপোনাৰ এইটো ধৰা পৰা কিমান দিন হ'ল

এনেই আপুনি ডক্টৰৰ লগত কনচাল্ট কৰিছে

হয় হয়

অঁ আপুনি কৰিব পাৰিব ধৰি লওক এই যিবিলাক ঔষধ পাতি আছে নিয়মীয় নিয়মীয়াকৈ বোলে নাখাওঁ মই এনেকে এই খাদ্যাভাস সলনি কৰিবলে সলা সলাব বিচাৰে যদি তেনেকেও পাৰিব আপোনাক সেইটো কাৰণে ধৰি লওক মই এখন লিষ্ট দিব লাগিব যে কি কি খাব পৰা নোৱাৰা লৈ বাৰু কিছুমান বস্তু এনেকুৱা আছে ধৰি লওক আপোনাক এনেই সাধাৰণভাৱে আমি সাধাৰণ মানুহে ধৰি লওক ক'ব এই মাটি তলৰ বস্তু নাখাব বা এনেকুৱা ধৰণৰ কিন্তু সেইবিলাকৰ লগত বিশেষ একো অপকাৰ নকৰে আপোনাক যদি আপুনি এতিয়া ডেইলি ধৰি লওক আমি দিলে ডেইলি গাজৰ চাজৰ ডেইলি চালাদৰ লগত খাবলে দিয়া হয় এই সাধাৰণভাৱে এনেইতো গাজৰ খাব নালাগে বুলিয়ে কয় আৰু অঁ তেনেকুৱা ধৰণৰ আছে কিছুমান বস্তু আপুনি দেখাই থকা ধৰি লওক আটাটো সলনি কৰি খাব পাৰে যিহেতু আমাৰ এইটো হ'ল হুইট আটাবোৰ খোৱা হয় তেনেকে আপুনি ধৰি লওক সলনি কৰি কৰি খাব ৰাগী খালে জোৱাৰ খালে এনেকে সলাই পেলাই খাব পাৰে তিনি চাৰিবিধ আটা আৰু হয় ৰাতিপুৱা ৰাতিপুৱাৰ পৰা দিনটোলৈ আপুনি ধৰি লওক ৰাতিপুৱা সোনকালে শুই উঠিলে শুই উঠাৰ পিছত আপুনি অলপ ৰ'দৰ পোহৰত যেনিবা খোজকাঢ়িবলে গ'ল আধা ঘণ্টা পঞ্চল্লিছ মিনিট এনেকুৱা সময় খোজকাঢ়িব তাৰপাছত আহি ধৰি লওক ব্যায়াম কৰিলে পোন্ধৰ মিনিট বিছ মিনিট যিখিনি আৰু সাধাৰণভাৱে কৰিব লাগে তেনেকুৱা ধৰণে কৰি আপুনি ৰাতিপুৱা খাদ্যাভাসটো এনেইতো ভাতেই খোৱা হৈছিলে চাগে অঁ এতিয়া ধৰি লওক ভাতৰ সলনি আপুনি এনেই কেঁচা বস্তু এনেকুৱা ধৰণৰ বুট মগু হওক এনেকে তিয়াই ৰাখি আপুনি গজালি ওলাই এনেকে কৰি খাব পাৰে তাৰপিছত আপোনাৰ এইটো ধৰি লওক আমাৰ যিবিলাক ফল মূল ওলাই থাকে সেই কল বিশেষকে নেখাব বাৰু কল যিবিলাক ধৰি লওক অত্যাধিক মাত্ৰাত মিঠাটো বেছি হয় আৰু যিহেতু আপোনাৰ চাগে আছেও নহয় চুগাৰ ভালেমানো

হয় সেইকাৰণে এই তেনেকুৱা জাতীয় বেছি মিঠা বাকী আপুনি আপেল এনেকুৱাবিলাক খাব পাৰে পকা অমিতা খাব পাৰে বেছি ভাল হয় তেনেকে খালে আৰু অলপ দিন ভাতটো পাৰিলে বন্ধ ৰাখিলে ভাল হ'ব আৰু আপুনি মানে সোনকালে ৰিকভাৰী কৰাত ভাল হয় হয় তেনেকে আপোনাক বাৰু মই এখন লিষ্ট দিব লাগিব কি ধৰণে গোটেই দিনটো চলাই নিব বাকী আৰু কিবা আছিলে নেকি অঁ সেইটোৱে যোগাসনো আপুনি সেই ৰাতিপুৱা গধূলি এনেকে দুটা টাইম উলিয়াই পেলাই কৰিব লাগিব সেইখিনি মই লিখি দিম বাৰু

অঁ অঁ ঠিকে আছে বাৰু অঁ অঁ ঠিকে আছে এইখিনি বাৰু এইটো মই লিষ্ট দিয়াৰ পিছত কোৱা হ'ব ঠিকে আছে হ'ব অঁ অঁ